অসমত প্ৰধান আৰ্ট গেলেৰী বা সংগ্ৰহালয় আছে যিয়ে ৰাজ্যখনৰ কলাত্মক ঐতিহ্য প্ৰদৰ্শন কৰে যেনে বৰপেটা আউনিআটী সত্ৰ বৰপেটা আউনিআটী সত্ৰ শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা ঊনৈছশ নব্বৈ খ্ৰীষ্টাব্দত স্থাপিত কৰা হৈছিল এই সত্ৰত বিভিন্ন কলা নৃত্যভংগীমা আদি আমি দেখিবলৈ পাওঁ এই সত্ৰসমূহত কলা নৃত্য সত্ৰীয়া নৃত্য আৰু গায়ন বায়ন তথা শিকোৱা হয় সত্ৰসমূহত এই সত্ৰসমূহত আহোমসকলৰ আগৰ দিনৰ বস্তুসমূহো ইয়াত পোৱা যায় সত্ৰত মুখাশিল্প ইত্যাদি শিল্পও আমি দেখিবলৈ পাওঁ পুৰণি স্বৰ্গদেউ ৰজা ৰজাসকলৰ বহুতো পুৰণি বস্তু সত্ৰত ৰখা হয় সত্ৰত ৰাস জন্মাষ্টমী দৌল উৎসৱ আদি উৎসৱো উদযাপন কৰা হয়